নমস্কাৰ মই জয়শ্ৰী চৌধুৰী মই এগৰাকী মহিলা আৰু মই পেছাগত ভাৱে মই এগৰাকী হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিছাৰ গতিকে মোৰ ইন্ট্ৰ'ডাকচনটো সিমানে মই গুৱাহাটীৰ পাণবজাৰৰ মোৰ জন্ম মোৰ ডাঙৰ দীঘল গোটেইখিনি সময় মোৰ পাণবজাৰতে অতিবাহিত হৈছে আৰু বৰ্তমানো মই গুৱাহাটীৰে নিবাসী হৈ আছো আৰু মই বিবাহিত হৈ পেলাই মোৰ দুটা ল'ৰা ছোৱালী আছে গতিকে মই মোৰ নিজৰ যদি ক'ব খোজো নিজৰ বিষয়ে মই নিজক নিজে বহুত ভাল পাওঁ আৰু মই নিজে কিছুমান কথা কি কৰোঁ যে মানে মই যিমানখিনি পাৰোঁ মই নিজৰ ইণ্ডিপেণ্ডেন্ট হৈ থাকিব বিচাৰো মই সাধাৰণতে মোৰ কামৰ কাৰণে মই কেতিয়াও বেলেগক ভৰষা কৰিব বা বেলেগে মোৰ কামটো কৰি দিব সেই ভাৱটো মই কেতিয়াও নাৰাখো সদায় মই নিজৰ বস্তুটো মই নিজে কৰিলেহে মই নিজেও সন্তুষ্টি পাওঁ আৰু মোৰ মনৰ মতন হয় গতিকে মই ৰন্ধা বঢ়াত খুব ভাল পাওঁ ৰান্ধি বাঢ়ি ভাল পাওঁ খাই ভাল পাওঁ ফুৰি ভাল পাওঁ গতিকে মোৰ সেই গোটেইখিনিয়ে মোক ভাল লগা আৰু মই নিজে ভালকে থাকি ভাল পাওঁ মানে মই এনেকুৱা নহয় যে মই চুলিখিনি ভালকে নাআচোৰিম বা কাপোৰযোৰেই সঠিকভাৱে সঠিক সময়ত যিখিনি সময়ত যিমতে যিটো এটা অনুষ্ঠান হওক বা যিটো পৰিৱেশ থাকক সেই বস্তুখিনিৰ লগত মই মিলাই মিলি পেলাই থাকিবলৈ ভাল পাওঁ বা সেনেকে মিলাই চলিলেহে মই ভাল পাওঁ মই গতিকে নিজৰ মোৰ হেৰিটো সদায় বা শৰীৰটো মই সুস্থ কৰি ৰাখিব বিচাৰো সেইবাবে সেইকাৰণে ধৰক যিখিনি কথা মোৰ কাৰণে দৰকাৰ হয় সেই দৰকাৰী কথাখিনি মই নিজে সঠিকভাৱে গোটেইখিনি শৰীৰৰ কাৰণে উপযোগী হোৱাকে সেনেকে থাকিব বিচাৰো আৰু বাকীখিনিৰ লগত মোৰ পঢ়া শুনা কৰিও ভাল পাওঁ আৰু মই মানুহক লগ পাই ভাল পাওঁ মই বিভিন্ন ধৰণৰ মানুহক ভাল পাওঁ মোৰ একদম একেবাৰে সমাজৰ যদি যি বুলি কোৱা হয় একেবাৰে তলৰ শ্ৰেণীৰ মানুহৰ পৰা একেবাৰে ওপৰৰ শ্ৰেণীৰ মানুহলৈ মই লগ হৈ পেলাই ভাল পাওঁ তেওঁলোকৰ কথাবোৰ জানি ভাল পাওঁ তেওঁলোকৰ মই গতিকে মানুহৰ ক্ষেত্ৰত মই সেইখিনি খুবেই ভাল পাওঁ মানুহৰ লগত মোক সংগ লাগে মানে মানুহ লাগে মোক মই অকলশৰীয়া জীৱন মই খুবেই বেয়া পাওঁ আৰু ফুৰিও ভাল পাওঁ যিহেতু কৈছোয়ে মই আগতে গতিকে ফুৰিব যাব পাৰিলে ভাল লাগে বা কিছুমান কাম কৰিও মই ভাল পাওঁ মই নিজে এগৰাকী গীটাৰিষ্ট আছিলো এসময়ত এতিয়া মোৰ এটা অসুখ হোৱাৰ কাৰণে মই সেই গীটাৰৰ হেৰিটো বাদ দিব লগা হৈছে কিন্তু মই বাকী যিখিনি আৰু কাম কৰিব লাগে সেইখিনি গোটেইখিনি সুন্দৰকে কৰি জীৱনটো অতিবাহিত কৰি আছো ধন্যবাদ